আমাৰ হাজবেণ্ডে মিস্ত্ৰী কাম কৰে মিস্ত্ৰী কাম কৰি পাচঁশ টকা হাজিৰা পাৱে সেই পাচঁশ টকা ল'ৰা ছোৱালী দুটা আছে মোৰ আমাৰ চাৰিটা পৰিয়াল পাচঁশ টকাই দি আমাৰ নিমিলে আৰু বস্তু বাহিনীৰ ইমান দাম পাচঁশ টকা বজাৰ কৰিব নিলে বজাৰ নাহেয়ে সেই কাৰণে মই তাঁত শাল বওঁ সেই তাঁত শাল বৈ অঁ কাপোৰ বিক্ৰী কৰোঁ এযোৰ কাপোৰত বাৰশ পোন্ধৰশ এনেকুৱাকে পইচা পাওঁ আৰু মই হাঁহ পোহো ছাগলী গৰু মুৰ্গী পোহো আৰু সেই মুৰ্গীও বিক্ৰী কৰোঁ মুৰ্গীৰ কণী বিক্ৰী কৰোঁ আৰু মই আমাৰ ল'ৰা ছোৱালী দুটাই স্কুলত যায় স্কুলত গ'লে মই অকলে থাকো দেউতাকে মিস্ত্ৰী কাম কৰিব যায় আৰু মই অকলে গোটেই চাৱাতো অসুবিধা হয় সেই কাৰণে আমাৰ দেউতাকে ৰাতিপুৱা উঠি সোনকালে গৰুৰ ঘা কাটি থৈ যায় ছাগলীৰ পাতো কাটি থৈ যায় আৰু সেই গৰু পোৱালি হ'লে সেই গাখীৰ বিক্ৰী কৰোঁ গাখীৰ বিক্ৰী কৰি সেই পইচা পাওঁ আৰু ছাগলী পোৱালীও আমি বিক্ৰী কৰোঁ ছাগলী পোৱালী বিক্ৰী কৰোঁ সেই বিক্ৰী কৰা পইচা দি আমাৰ ঘৰখন দুয়োটাই দুয়োটাৰ পইচা দি ইনকামেদি আমাৰ ঘৰখন চলি আছে আৰু ল'ৰা ছোৱালীক স্কুলত এডমিছন দিলে বহুত পইচা আজিকালি লাগে পাচঁশ টকা পইচা দি আমি কিবাকে কোনোপধ্যে তাৰমানে চলিব লগা হয় আৰু এই কাৰণে মই কিছুমান আমি বস্তু ল'ব খুজিলিও ল'ব নাপাওঁ দেউতাকে অকলে ইনকাম কৰা কাৰণে পাচঁশ টকা দি আমাৰ নিমিলে নিমিলে কাৰণে মই তাঁতশাল সেই আৰম্ভ কৰিলোঁ লোণ এটা লৈ লোণ এটা লৈ তাঁত শাল আৰম্ভ কৰি সেই কাপোৰ বিক্ৰী কৰি আছোঁ বিক্ৰী কৰি আৰু মোৰ ইনকামেদিও আৰু আমাৰ দেউতাকৰ ইনকামেদিও দুয়োটাৰ ইনকাম মিলি পেলাই আমাৰ ঘৰখন চলি আছে আৰু আমাৰ গৰুৰ গাখীৰ আমি সদায় দিওঁ হোটেলত দি দি থৈ আহোঁ আমাৰ গৰুৰ গৰু আমাৰ চাৰিটা আমাৰ মোৰ অকলে বহুত অসুবিধা হয় সেই কাৰণে আমাৰ দুয়োটাই ভগাই লওঁ